হেল্ল' অৰূপ

অঁ ভালনে এই আমাৰ গাঁৱৰ মানুহ ওলাইছে নহয় মাছ মাৰিবলৈ যাবি মাছ মাৰিবলৈ যাবি নেকি কি নিবি এ ধা এই মাছ বোলে ধেৰ ওলাইছে জাকৈ লৈ যাব লাগিব আৰু কি লৈ যাম এতিয়া বৰষুণ পৰিছে যে মাছ বোলে বহুত ওলাইছে মাছ এই পোনা মাছো ওলাইছে বোলে

এই আমাৰ গাঁৱৰ এইয়া হেৰি যে এই এইজনী এ হেৰি ঘৈণীয়েক

আৰু কোনোবা কোনোবা যাব বোলে এই এই ঘন জাকৈ আছিল নেকি ঘন জাকৈ আছিলে নেকি ফুটা ঘনখন এই তাৰমানে কি এই সৰু পোনা মাছ আছে ন পোনা মাছ ধৰিব লাগিব নহ'বা এই ফুটাটো ডাঙৰ হ'লে মানে সৰকি যায় গৈছে আকৌ সেইকাৰণেটো মই ফোনটো মাৰিছোঁ অঁ মই এই ভাত খোৱাই নাই খাম হে এতিয়া

এই পাম এইয়া সৰু সৰু বোলে পুঠি মাছৰ সেয়াও ওলাইছে অঁ হ'ব দে অঁ